আমাৰ অঞ্চলত হৈ থকা অপৰাধসমূহৰ

মই খোজো কাৰণ ই দৰিদ্ৰতাৰ বাবেই হওক বা নিবনুৱা সমস্য়াৰ বাবেই হওক অপৰাধ হোৱাটো বেয়া বিষয় কাৰণ অপৰাধৰ বাবে এটা অঞ্চল এটা জাতি এটা এখন ঘৰ সকলো ধ্ৱংস হৈ যাব পাৰে ই দৰিদ্ৰতাৰ বাবে হয় বুলি ক'ব পাৰি অথবা নিবনুৱা সমস্য়াৰ বাবেও হয় বুলি ক'ব পাৰি আজিকালি আমাৰ দেশত ইমানেই নিবনুৱা সমস্য়া হৈ গৈছে যে মানুহে যিকোনো প্ৰকাৰে পইছা ঘটিব বিচাৰে যাৰ ফলত অপৰাধ প্ৰৱণতাটো বেছি হৈ গৈছে বা অপৰাধ কৰিবলৈ মানুহৰ শংকাবোধ ভয় একো নকৰা হৈছে দৰিদ্ৰতাই ইয়াৰ বাবে দায়ী হ'ব পাৰে কাৰণ দৰিদ্ৰতাই মানুহক কোঙা কৰি পেলাইছে দৰিদ্ৰতাৰ বাবে মানুহক যিকোনো পন্থা যিকোনো কাম হাতত লয় গতিকে এই দৰিদ্ৰতাৰ বাবেই এই অপৰাধ ৰ সমস্য়াটো বেছি হৈছে বুলি মই ধাৰণা কৰোঁ